আপুনি ভাবে নেকি যে পুৰণি প্ৰজন্মসমূহ নতুন প্ৰজন্মতকৈ অধিক ধাৰ্মিক আছিল আপুনি কি কি পৰিৱৰ্তন লক্ষ্য কৰিছে এই বিষয়টোত মই কওঁ মই এটাই কম পুৰণি প্ৰজন্মসমূহ নতুন প্ৰজন্মতকৈ অলপো ধাৰ্মিক নাছিল তেখেতলোকে পুৰণি এলান্ধুকলীয়া এখিনি কথাকে কৈ থাকিব ধাৰ্মিক কথা কৈ থাকিব যিটো নহয় আজিকালি এনেকুৱা আগৰখিনিয়ে কৰি ল'লে কি এই ধেৰ কিবাকিবি উলিয়াই ল'লে আমি সেইটো সেইটো কথাক আমি নকও আমি শংকৰদেৱৰ অসম আমি শংকৰদেৱৰ শংকৰদেৱৰ আমি নামঘৰ আছে এই আমাৰ নামঘৰত আমি শংকৰদেৱৰ তিথি পাতোঁ মাধৱদেৱৰ তিথি পাতোঁ আমাৰ ঘৰে ঘৰে চুবুৰীয়ে চুবুৰীয়ে আমাৰ হৰি মন্দিৰ আছে গতিকে এইবিলাক আমি এতিয়া আমি এইবিলাক কৰি আছোঁ কিন্তু আমাৰ সেই আগৰ প্ৰজন্মখিনিয়ে কৰি ল'লে কি কিবা শংকৰী সংঘ বুলি বেলেগ এটা উলিয়াই ল'লে এইটো কৃষ্ণ ধৰ্ম বুলি এখিনি উলিয়াই ল'লে আকৌ এইবোৰ কিহৰ এইবোৰ কিবা এনেকুৱা ধৰণৰ ঢেৰ নানান ধৰণৰ মানে ধৰ্ম ধৰ্ম উলিয়ালে তাৰমানে তেখেতলোকে ভাগ ভাগ হিচাপত ধাৰ্মিক হিচাপত বিচাৰে ধাৰ্মিক হৈ যাব বিচাৰে কিন্তু এই কথাটোৱে মানুহক সিমান পটককৈ হেৰি নকৰে আজি নতুন প্ৰজন্মক আজি নতুন প্ৰজন্মই বিচাৰে সকলো ধৰ্ম এইবিলাক হেৰি কৰি আমি এক এক ধৰ্ম হ'ব লাগে আমি শংকৰ গুৰু দেশ শংকৰ তলতে আমি থাকি থাকিব লাগে শংকৰ তলত বা শংকৰী সংঘ তলত বুলি ক'বলৈ বিচৰা নাই মই আমাৰ নামঘৰ আছে নামঘৰত থাকি আমি ভাগ ভাগ কৰি ল'বলৈ বিচৰা নাই যে এই শংকৰী সংঘৰ মানুহ এই বোলে কৃষ্ণগুৰু মানুহ এইখিনি আমোক ধৰ্মৰ মানুহ গতিকে সেইটো ক'লে মানে আমাৰ এইখিনি এইখিনি লগত ভেদাভেদ হৈ থাকে আজি গাঁৱে গাঁৱে এই তুমি শংকৰী তুমি অশংকৰী তেনেকুৱা ধৰণৰ কথা আহিছে মাজে মাজে মাৰপিতো হৈছে ক'ৰবাত ক'ৰবাত সেই গতিকে এইবিলাক কথাই অকণমান মানে কি মানে পৰিৱৰ্তন মানে কৰি দিলে বুলি ভাবোঁ নতুন প্ৰজন্মই এতিয়া এইখিনি কথা উৱাদিহ পোৱা নাই গতিকে এইখিনি হ'ব নালাগে বুলিয়েই মই ভাবোঁ